জীৱনৰ সুবিধাৰ কথা ক'বলে গ'লে আগতে সৰু থাকোঁতে ইস্কুল যাওঁতে আমাৰ তেনেকুৱা কোনো যাতায়তৰ ব্যৱস্থা নাছিল ঘৰৰ পৰা খোজ কাঢ়ি ইস্কুললৈ অহা যোৱা কৰিব লগা হৈছিল কিন্তু বৰ্তমান কালত বিভিন্ন ধৰণৰ কোম্পানীৰ গাড়ী প্ৰদান কৰিছে টম টম ই ৰিক্সা অট' আদি সকলো আমাৰ অঞ্চলত চলে যাৰ কাৰণে পঢ়াৰ ক্ষেত্ৰতে নহয় আপোনাৰ বেপাৰ বাণিজ্য কৰাৰ ক্ষেত্ৰতো বহুতখিনি সুবিধা হৈছে